মই অংশগ্রহণ কৰিছোঁ কেইবাবাৰ অংশগ্ৰহণ কৰিছোঁ আপোনাৰ অংশগ্ৰহণ কৰোঁতে আপোনাৰ

প্ৰেক্টিচ কৰি লৈছোঁ লগত কেইবাদিনো প্ৰেক্টচ কৰিলো আপোনাৰ ধৰি লওক আপোনাৰ আমাৰ ওচৰতে ফিল্ড এখন আছে ফিল্ডখনত মই প্ৰেক্টিছ কৰোঁতে অলপ দিন খালি ভৰিৰে কৰিলোঁ প্ৰেক্টিছ তাৰপাছত আপোনাৰ বুট জোতা আনিলোঁ ওচৰতে টাউনখন আছে টাউনৰ পা বুট জোতা আনিলোঁ বুট জোতা যোৰ আনি পিনে নি আপোনাৰ ধৰি লওক দছদিনমান বুট জোতা দি প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছ কৰি আপোনাৰ আপোনাৰ দিনতো কৰো ৰাতিপুৱা মৰ্ণিঙত আপোনাৰ আবেলি সময়টো কৰোঁ তেনেকৈ প্ৰেক্টিছ কৰোঁ আৰু লগৰো ভালেমানকেইজন থাকিছিলে গাঁৱৰে আছিলে ওচৰৰো দুজনমান আছিলে গোটেইকেইজন আমি একেলগতে প অংশগ্ৰণ কৰিছিলোঁ মানে তাৰ আগত আমি প্ৰেক্টিছ কৰিলোঁ ভালেমান কেইদিন প্ৰেক্টিছ কৰিলো আপোনাৰ দৌৰৰ আগত পোন্ধৰ বিছদিনমান আগত এনেইতো নৰ্মেলি দৌৰি থকাই হয় আপোনাৰ ৰাতিপুৱা গধূলি এনেকৈ প্ৰত্যেক দিনে দৌৰা হয় সেইকেইদিন মানে অলপ টাইমটো বেছিকৈ ল'লো আপোনাৰ আগতে ধৰি লওক হেৰি ৰাতিপুৱা আপোনাৰ পাঁচটা পা যদি ছটা বা সাতটালৈকে যদি দৌৰিছিলোঁ সেইকেইদিনত আপোনাৰ প্ৰেক্টিছৰ কাৰণে তিনিটা বজাতে উঠো উঠি অলপ ফ্ৰেছ হৈ লৈ পিনে আপোনাৰ চাৰে তিনিটা চাৰিটামান বজাৰ পৰা আপোনাৰ প্ৰেক্টিছ কৰো আপোনাৰ সাতটা চাৰে সাতটালৈকে সেইকেইদিন অলপ মানে টাইমটো বেছি ল'লোঁ যিহেতু কথা আছে অকণমান দীঘলীয়াকৈ ল'লোঁ টাইমটো আৰু ঠিক আবেলিও তেনেকৈ ধৰি লওক আপোনাৰ চাৰিটা চাৰে চাৰিটামান বজা চাৰে চাৰিটামান বজাৰ পা এনেকৈ আপোনাৰ ছটা চাৰে ছটা ইমানটোলৈকে আপোনাৰ প্ৰেক্টিছ কৰা আবেলিও আগতে তেনেকৈ এনে নৰ্মেলি আগতে আপোনাৰ পাঁচটামান বজাৰ পা চাৰে পাঁচটা ছ পাঁচটা বজাৰ পা ছটামানলৈকে এনেকৈ দৌৰা হয় ফিল্ডখনত আমাৰ ফিল্ডখনো ডাঙৰে আছে আমাৰ গাঁৱতে আছে ফিল্ডখন আপোনাৰ এনেকৈ তিনিপাক চাৰিপাক দৌৰি দিওঁ অঁ ভালো লাগে দৌৰি দৌৰি একেলগে আৰু দৌৰিছোঁ কেইবাবাৰো দৌৰিছোঁ তেনেকৈ আৰু তেনেকৈ ফাৰ্ষ্টো ৰখিছোঁ ছেকেণ্ডো ৰখিছোঁ কেতিয়াবা কিবা কাৰণত ধৰি লওক অলপ টাইমৰ অসুবিধাত ছেকেণ্ডো থ ছেকেণ্ডতো ৰখিবলগীয়া হয় ভাল লাগে দৌৰি বহুত দূৰলৈকে দৌৰিছোঁ আপোনাৰ ইয়াৰ পৰা আপোনাৰ এবাৰতো ইয়াৰ পৰা গোগামুখলৈকে দৌৰিছোঁ গোগামুখলৈ দৌৰিছোঁ দৌৰি খালি ঘূৰি আহোঁতে যেনিবা আপোনাৰ এনাৰ্জী কমি যায় ইমান দূৰ যিহেতু দৌৰিছোঁ ন লাহেকৈ আপোনাৰ আহোঁতে এই গাড়ীত গুচি আহিছো গোটেইকেইজন লগৰকেইজনৰ সৈতে ভাগৰো লাগে বহুত হ'লেও প্ৰেক্টিচ নাথাকিলে এনেকৈ মাৰাথন দৌৰ দৌৰিবলৈ চবেই নোৱাৰিব প্ৰেক্টিচটো লাগিবই পুৰা প্ৰেক্টিচ লাগিব আপোনাৰ প্ৰেক্টিচ নহ'লে দিগদাৰ আছে আৰু যিহেতু আমাৰ ইয়াত প্ৰতি বছৰে এনেকৈ খেল হয় থাকে মাৰাথন দৌৰ খেল হয় তাতো আপোনাৰ অংশগ্ৰহণ কৰোঁ বহুত আঁতৰৰ পা মানুহ আহে অংশগ্ৰহণ কৰিবলৈ ভাল লাগে গোটেইখনে একেলগে অংশগ্ৰহণ কৰি পিনে আনি খেলটো উপভোগ কৰিবলৈ খেলিও ভাল লাগে

মোৰ মানে অভিজ্ঞতা বুলি অভিজ্ঞতা ফালৰ পৰা চাবলৈ গ'লে সৰু পায়ে ধৰি লওক দৌৰৰ লগত জড়িত সৰুৰ পাই আপোনাৰ দৌৰ মানে ধৰি লওক ক'বলৈ গ'লে ভালেই পাম বুলি ক'ব লাগিব মানে ধৰি লওক দেউতা সৰুতে মা দেউতাহঁতৰ লগত মা দেউতাহঁতি মৰ্ণিং ৱাক কৰিবলৈ যায় মইও লগতে যাওঁ দৌৰি লগতে দৌৰোঁ অলপ অলপ মাহঁতে ৱাক কৰে মই দৌৰোঁ তেতিয়া পাই মানে তেতিয়া পা অভ্যাস কৰি মেলি আপোনাৰ ৰেগুলাৰ তেতিয়া পা ৰেগুলাৰ কৰিলোগৈ কণ্টিনিউৱাছলি কৰিলোগৈ আপোনাৰ ৰাতিপুৱা ৰাতিপুৱা যাওঁ দেতাহঁতৰ লগতে মাহঁতৰ লগত দৌৰোগৈ তেতিয়া অলপ ডাঙৰ হ'লোঁ ডাঙৰ হোৱা পাছত অকলে অকলে যাবলৈ ধৰিলোঁ ওচৰতে দূৰত নহয় যে ফিল্ডখন ওচৰতে আছে আ পঢ়ি থকা অৱস্থাটো মই খেলত স্কুলত খেল হয় খেল ধেমালি পাতে তাতো অংশগ্ৰহণ কৰোঁ তাতো আপোনাৰ প্ৰথম স্থান লাভ কৰোঁ আৰু স্বাস্থ্য হিচাপেও চিনাক্ত কৰে অ ডিষ্ট্ৰিক্ট ৱাইজতো কেতিয়াবা খেলিবলে সুবিধা আহে কেতিয়াবা ডিষ্ট্ৰিক্ট ৱাইজত খেলিব গৈছিলোঁ টাউনৰ এটিং ফিল্ডত তাতো দৌৰিছিলোঁগৈ আপোনাৰ অভ্যাস বহুত অভ্যাস লাগে অভ্যাস নহ'লে আপোনাৰ মাৰাথন দৌৰ দৌৰিবলৈ দিগদাৰ হয় আৰু অভ্যাস নহ'লে যিকোনো এটা কাম কৰিবলৈ অসুবিধাই হয়

এতিয়া আপোনাৰ এই অলপ দিনৰ আগতে ইয়াত আকৌ মাৰাথন দৌৰ পাতিব ইয়াতো এতিয়া আকৌ যোগদান দিব লাগিব আমাৰ ঘৰৰ ওচৰতে হয় আজাদ তিনিআলী বুলি কয় আজাদ তাত ফিল্ড এখন আছে তাতে মাৰাথন দৌৰ খেল পাতে তাত প্ৰতি বছৰে পাতে প্ৰতি বছৰে অংশগ্ৰহণ এতিয়াও আপোনাৰ আৰু আগষ্ট ছেপ্টেম্বৰ মাহত জুন জুলাই আগষ্ট মাহত খেলা আয়োজন কৰিব তাতো আকৌ এইবাৰ অংশগ্রহণ কৰিব লাগিব এতিয়া প্ৰেক্টিছ কৰি আছো আমি আজি ৰাতিপুৱা কৰিব নোৱাৰিলোঁ খালি আজি ৰাতিপুৱা বৰষুণৰ বতৰ কাৰণে এতিয়া আবেলি আকৌ এতিয়া আহিছোঁ আকৌ কৰিবলৈ অলপ ৰখি লৈছোঁ লগৰবিলাকৰ লগতে লাহে ধিৰে আকৌ প্ৰেক্টিচ আৰম্ভ কৰিম মাৰাথন দৌৰ দৌৰা আগমুহূৰ্তত সদায় জোতা পিন্ধি প্ৰেক্টিচ কৰিব লাগে নহ'লে জোতা পিন্ধি প্ৰেক্টিচ নকৰিলে আপোনাৰ খালী ভৰি প্ৰেক্টিচ কৰি জোতা পিন্ধি মাৰাথন দৌৰ মাৰিবলৈ মাৰাথন দৌৰ দৰিবলৈ দিগদাৰ হয় সেইকাৰণে জোতা পিন্ধিয়ে অভ্যাস কৰিব লাগে সদায়

মোৰ অভিজ্ঞতা ফালৰ পৰা মাৰাথন দৌৰ দীৰ্ঘ দূৰত্ব দূৰত্ব দৌৰত অংশগ্ৰহণ কৰিবলৈ হ'লে আপোনাৰ প্ৰেক্টিচটো মেইন বিশেষ প্ৰয়োজন আৰু খোৱা খাদ্যলৈও কিছুমান কথা আছে তেওঁ নিচাজাতীয় বস্তু দ্ৰব্য খালে সেইবিলাক খাই আপুনি দৌৰিবলৈ অকণমান অসুবিধা হয় সেইবিলাক পৰাপক্ষতটো খাবই নালাগে